অঁ হয় কওকচোন ক'ৰপৰা কৈছে অঁ হয় কওকচোন কিবা সমস্যা হৈছে আপোনাৰ অঁ অঁ কিবা কিবা টেবলেট লৈছে অঁ অঁ আপুনি জ্বৰ হৈছে যদি পেৰাচিটামুল খাওক তাৰপাছতে বিষ হৈছে বিষৰ টেবলেট কেইটামান খাই চাওকচোন বাৰু কেলছিয়ামৰ কাৰণেও আপোনাৰ বিষ হ'ব পাৰে আপুনি খাই চাওক এনেই পৰীক্ষা নকৰাকৈ টেবলেটৰ টেবলেট খাবলৈ আপোনাক দিবলৈও অলপ অসুবিধা হয় তথাপিও আপুনি এই এপাক আহি পৰীক্ষা কৰি যোৱা হ'লে ভাল আছিলে অঁ মই সাত নম্বৰ ৰুমত থাকোঁ ধেমাজি মেডিকেলৰ অঁ অঁ ঠিক আছে আজি আপুনি বৰ বেছি হৈছে যদি টেবলেট লওক আজি ৰাতিটোৰ কাৰণে

অঁ মই দহ বজাতে পাই যামহি আপুনি গৈয়ে তাতে ৰ'লেই হ'ল অঁ অঁ ধন্যবাদ